হয় কোনে কৈছিলে আৰু ক'ৰপৰা কৈছিলে

হয় হয়

হয় বাইদেউ হয় আমি এইটো সুধিব বিচাৰিছোঁ যে আপুনি শিৱসাগৰলৈ আহিলে বুৰঞ্জী প্ৰসিদ্ধ আমাৰ শিৱসাগৰত কি কি কীৰ্তিচিহ্নসমূহ আছে নহয় জানো ওম হয় হয় আপুনি আমাৰ শিৱসাগৰলৈ আহিলে আপুনি ৰংঘৰ কাৰেংঘৰ শিৱদ'ল বিষ্ণুদ'ল দেৱীদ'ল জয়সাগৰ পুখুৰী ইত্যাদি বিভিন্ন ধৰণৰ আছে আপুনি ইয়ালৈ আহিলে আপুনি চাবলৈ পাৰিব পাব পাব পাব সকলোবোৰ ইয়াত পাব আপুনি আপুনি আপুনি অ বাইদেউ আপুনি আহিব আপুনি কেতিয়ালৈ আহিব

ঠিক আছে দিয়ক বাইদেউ ওম ওম ওম